ঘৰত ৰন্ধা বঢ়াত এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে মানুহে বহুত সাৱধানে থাকিব কৰিব লাগে কামবিলাক যাতে প্ৰথম চিলিণ্ডাৰটো লওঁতে আমি চেক কৰি ল'ব লাগে কাৰণ কিয় চেক কৰি নল'লে পিছত বহুত অসুবিধা হয় গেছটো লীক মাৰি থাকিবও পাৰে সেইটো কাৰণে যিসকলে ঘৰত বা চেণ্টাৰত চিলিণ্ডাৰটো বিক্ৰী কৰে তেতিয়া আমি চিলিণ্ডাৰটো চেক কৰি লোৱাটো উচিত যদি আমি চিলিণ্ডাৰটো দিওঁতে তাৰ সাঁফৰখন খুলি পেলাই অলপ পানী দি চাওঁ যদি তাত একো নোলায় তেতিয়া ভাল যদিহে চিলিণ্ডাৰটো বুৰবুৰণি ধৰে তেতিয়া গম পাব লাগে যে চিলিণ্ডাৰটো লীক হৈ আছে ঠিক তেনেকৈ চেক কৰি আমি চিলিণ্ডাৰটো ব্যৱহাৰ কৰিব লাগে আৰু যেতিয়া আমি পাইপডাল লগাওঁ পাইপডালো ভাল হৈ আছে নে নাই আমি চাই চিন্তি ল'ব লাগে আৰু গেছ ষ্ট'ভটো আমি সদায় ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে আৰু যিটো জুই ওলোৱাৰ এটা চকেট থাকে সেই চকেটটো আমি ফুটাবিলাক চাফ চিকুণ কৰি ল'ব লাগে যদি তাত যাম হৈ থাকে জুইকুৰা তাত ভালকৈ নোলায় আৰু পাইপডাল লগাওঁতেও বহুত সাৱধানকৈ লগাব লাগে যাতে সেই পাইপডালেদি গেছটো লীক হৈ নেথাকে যদি লীক হৈ থাকে বহুত অসুবিধা হয় সেইটো কাৰণে মানুহে ভাত যেতিয়া ৰন্ধা বঢ়া কৰে তেতিয়া গেছটো ভালদৰে চাব লাগে আৰু যদিহে গোন্ধ ওলাই থাকে আৰু সেই ৰেগুলেটৰটো ভাল হয় নে নহয় চাই ল'ব লাগে ৰেগুলেটৰটো যদি বেয়া হয় তেতিয়া গেছ লীক মাৰি থাকিব পাৰে আৰু বেয়া যদিহে গোন্ধ ওলায় থাকে তেতিয়া সেই ৰেগুলেটৰটো নতুন এটা আনি লগাই ল'ব লাগে নহ'লে বহুতো ডাঙৰ বিপদৰ পৰা বিপদ পৰিব পৰা যায় আৰু আৰু যেতিয়া চিলিণ্ডাৰটো ৰন্ধা বঢ়া কৰি শেষ হয় তেতিয়া আমি সদায় চিলিণ্ডাৰটো অফ কৰিব লাগে আৰু তাৰবাদেও আমি গেছৰ চৌকাটো অফ কৰিব লাগে যদি গেছৰ চৌকাত অফ কৰা থাকে তেতিয়াহ'লে গেছ চিলিণ্ডাৰ ছুইচটো যদি অফ কৰা নাযায় তেতিয়াহ'লে কেতিয়াবা লীক মাৰি থাকিলেও বহুত ডাঙৰ বিপদ হ'ব পাৰে সেইটো কাৰণে দুইটা ঠাইতে বন্ধ কৰিব লাগে